তিল পিঠা ঘিলা পিঠা চচ পিঠা কেটলি পিঠা ঢোপ পিঠা ভাত পিঠা আকৌ মুঠি পিঠা পানী পিঠা চপৰীয়া পিঠা ইদলি পিঠা তিলৰ লাড়ু নাৰিকলৰ লাড়ু গমৰ লাড়ু মুৰিৰ লাড়ু আকৌ চুজিৰ লাড়ু আকৌ কেঁচা মিঠৈ পকা মিঠৈ বুন্দিয়া লাড়ু চিৰাৰ লাড়ু